মোৰ যাবলগীয়া জেগা মাজুলী মাজুলীত যাওঁ বুলি ভাবিছোঁ মাজুলীখন বোলে অসমৰ ধুনীয়া চাব লগা জেগা হয়তো আমি পৰীক্ষা চৰীক্ষা শেষ হোৱাৰ পাছত ল'ৰা ছোৱালীৰো পৰীক্ষা শেষ হ'ব বা গাঁৱৰো কিছুমান অসুবিধা আছে সেইবিলাকতে যাওঁ বুলি ভাবিছোঁ যেনে আৰু হয়তো এদিনৰ ৰাস্তা নহয় এতিয়া গাড়ী ভাড়া কৰিব লাগিব গাড়ীৰ কিমান ভাড়া কি কথা কিমানজন মানুহৰ কেপাচিটি হয়তো সেই বাছ বাছক সুধিব লাগিব কিমানৰ কেপাচিটি কিমানকৈ তুলিলে হ'ব সেইবিলাকো চাব যাব লাগিব মাজুলীৰ কিছুমান হয়তো তাতে নামঘৰ সত্ৰ আছে সেইবিলাকৰো কিছুমান চাবলগীয়া আছে তেখেতসকলৰো কিছু বহুতো চাবলগীয়া ঠাই আছে যিহেতু এইটো অকলে কৰা কাম নহয় ল'ৰা ছোৱালীও আছে ল'ৰা ছোৱালীৰ পৰীক্ষা শেষ হ'লে বা ঘৰৰ মানুহৰো বা গাঁৱৰো সকলোৰে সুবিধা হ'ব লাগিব এতিয়া বাছ কিমান কিছু শুনামতে কিছুমানে তাত গৈও খোৱা লোৱাৰ ব্যৱস্থা দিয়া বুলি বা থকাৰ ব্যৱস্থা বা ইয়াৰপৰা আমি কি নিব লাগিব কি কেইদিনৰ কাৰণে যাম কি কৰিম কি নকৰিম সেই কৰিম বা খানাৰ ব্যৱস্থাটো বা যেনে কিছুমান চাবলগীয়াও বহুতো আছে যেনে শিৱসাগতে চাবলগীয়া ৰংঘৰ কাৰেংঘৰ চৰাইদেউ এইবিলাকতো বুৰঞ্জী প্ৰসিদ্ধ ঠাই যেনে তলাতল ঘৰততো চাবলগীয়া চৰাইদেউত চাবলগীয়া আৰু যেনে তাতো বুৰঞ্জী প্ৰসিদ্ধ যিটো বুুৰঞ্জীৰ দিনৰে কিছুমান চাবলগীয়া ঠাই আছে তাতো প্ৰায় এদিনৰ বাট তাতো চাবলগীয়া আছে যেনে চৰাইদেউত ৰংঘৰ কাৰেংঘৰ এইবিলাকো বুৰঞ্জী প্ৰসিদ্ধ ঠাই এইবিলাকতো কিছুমান চাবলগীয়া আছে যেনে শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ চৰাইদেউ এইবিলাকতো বুৰঞ্জী প্ৰসিদ্ধ ঠাই এইবিলাকতো চাবলগীয়া বহুতো আছে যেনে মাজুলীতো আছে মাজুলীও এখন ডাঙৰ সত্ৰ সেই সত্ৰতো কিছুমান আমি নেদেখা বা আমাৰ ল'ৰা ছোৱালীয়ে নজনা নেদেখা বহুতো আছে যিহেতু আজিকালি বিজ্ঞানৰ যুগ বিজ্ঞানৰ যুগতে আজিকালি সকলোখিনি ছায়ন্ঞ্চ'ৰে সেইকাৰণে ল'ৰা ছোৱালীক আমি দেখুওৱাতো আমাৰ দৰকাৰ যেনে ওদালগুৰিৰপৰা মাজুললৈ প্ৰায় এৰাতি বা এদিন বা দুদিনৰ বাট সেইকাৰণে হয়তো ৰাস্তাটো কিছুমান চাবলগীয়াও কিছুমান আছে সেইবিলাকো চাব যেনে মহামৃত্যুঞ্জয় মন্দিৰ মহা মৃত্যুঞ্জয় মন্দিৰতো কিছুমান চাবলগীয়া আছে যেনে চৰাইদেউত আছে চৰাইদেউত মোগল সাম্ৰাজ্যৰো কিছুমান হয়তো বুৰঞ্জী প্ৰসিদ্ধ ঠাইত শিৱসাগৰ জিলাটো চাবলগীয়াও কিছুমান বা আমি আমাৰ ল'ৰা ছোৱালীক দেখাবলগীয়া বহুতো ঠাই আছে যেনে আমাৰ ওদালগুৰিৰ সত্ৰ সত্ৰ আমাৰ ইয়াৰপৰা হয়তো ট্ৰেইনেৰেও যাব পাৰি বাছেৰেও যাব পাৰি বা অ'ট'ৰেও যাব পাৰি তাত সত্ৰাধিকাৰ থাকে সেই সত্ৰাধিকাৰে বা দূৰ দূৰণিৰপৰা মানুহ গ'লে মানুহ গ'লে তেওঁলোকে খোৱাৰ ব্যৱস্থা বা মাহ প্ৰসাদ এইবিলাক দিয়াৰ ব্যৱস্থা কৰে হয়তো আমি নিজেও লৈ যাম বা সেইবিলাক আলোচনা কৰি যাম বুলি ভাবিছোঁ আৰু এনেকৈ নেদেখা জেগা বহুতো আছে বা বৰপেটা সত্ৰত ত' সেইটোও ডাঙৰ নামঘৰ তাত ডাঙৰ পুখুৰী আছে পুখুৰীত কাছ আছে তাতে হয়তো কিছুমান এই প্ৰকাণ্ড গছ আছে সেই গছত কিছুমানে গামোচা বান্ধে কিছুমানে হয়তো বহুত দান বৰঙণি দিয়ে কিছুমানে হয়তো সোণৰ বস্তুও দিয়ে দিয়ে ধূপ ধূনা চাকি জ্বলোৱাও বহুতৰ ভালে ব্যৱস্থা আৰু তাত খোৱা লোৱাৰ ব্যৱস্থাও দিয়ে হয়তো কুপন দিব কপননখন দিলে হয়তো খোৱা লোৱাৰ ব্যৱস্থা তেখেতসকলে কৰে এইবিলাকো চাবলগীয়াই জেগা বা আমি নাচালেও আমাৰ ল'ৰা ছোৱালী এইবিলাকে এইবিলাক চাব বহুতো সেই যিহেতু আজিকালি চব বিজ্ঞানৰ যুগ বহুতো কিছুমান পৰীক্ষাটো এইবিলাকৰ বিষয়ে আহে হয়তো ল'ৰা ছোৱালীবিলাকক দেখালে হয়তো পৰীক্ষাত তেওঁলোকৰ সহজ হ'ব তেনেকৈ চাবলগীয়াতো আছেয়েই বহুতো যিহেতু সত্ৰৰ বিষয়ে হয়তো আজি প্ৰায় এবছৰমান আগতে তেখেতৰ সত্ৰাধিকাৰজন ঢুকাল সেইজনৰ বিষয়ে তেখেতৰ পিছত হয়তো আৰু কোনোবা আছে যেনে কাজিৰঙাও ধুনীয়া কাজিৰঙটো হয়তো কাজিৰঙাখনো অসমৰ বিখ্যাত এখন অভয়াৰণ্য সেই কাজিৰঙাটো বহুতো হাতী গড় বাঘ ভালুক বহুতো প্ৰাণী আছে বা বা কেতিয়াবা হয়তো তাতে বাৰিষা পানী হ'লে সেইবিলাক জীৱ জন্তু পাৰলৈ উঠি আহে উঠি আহে কাজিৰঙৰা অভয়াৰণ্যখনো হয়তো প্ৰায় কিমান মাইল হয়তো মই হেৰি কৰিব নোৱাৰোঁ যিহেতু মই যোৱা হোৱা নাই যোৱা যাম বুলি ভাবিছোঁ সেইকাৰণে হয়তো ল'ৰা ছোৱালীকো দেখাম একেলগে গোটেইখিনিয়ে সেই কৰাৰ ব্যৱস্থা এটা আমি গাঁৱৰ কিছুমান লগ হৈ হয়তো এবাৰ যদি যাওঁ শিৱসাগৰত তাতো হয়তো চাবলগীয়া আছে বা কাজিৰঙটো বহুতো দেখাবলগীয়া ব্যৱস্থা আছে প্ৰকাণ্ড গছ গছনি নদ নদী হয়তো গড় এশিঙীয়া গড় হয়তো কিছুমান আমি নজনাও কিছুমান ল'ৰা ছোৱালীয়ে জানিবলগীয়া বা দেখাবলগীয়া বহুতো আছে তাৰ পিছত ভিতৰত অসমৰ ভিতৰতো নগাঁৱতো চাবলগীয়া আছে যিহেতু শংকৰদেৱৰ জন্মস্থান তাত তাতে শংকৰদেৱৰ জন্ম হৈছিল আৰু তাতে বৰদোৱা আলি পুখুৰীৰ নামত হয়তো সেই পুখুৰীত এতিয়াও আছে আৰু নামঘৰ আছে তাত তাত হয়তো কোৱা শুনিছোঁ বহুতো প্ৰকাণ্ড তুলসীৰ গছো আছে সেই খুঁটা সেইটো তুলসীৰ খুঁটাৰে নামঘৰ বনোৱা বুলি মানুহ কিছুমানে কয় হয়তো তাতো যাওঁ বুলি ভাবিছোঁ তাতো বোলে অসমৰ ভিতৰত মানে চাবলগীয়া জেগা ঠাই তাতো তাৰ ভিতৰতো আছে তাৰ ভিতৰতো আছে সৰ্বসাপ মাজুলীৰ হয়তো তাৰ মানুহবিলাকৰ হয়তো বহুতো আদৰ সাদৰ আছে হয়তো আমি সেই সত্ৰত গৈ পালে তাত থকাৰ ব্যৱস্থা দিয়ে বুলি দিব আৰু ধৰক গা ধোৱা থকা মেলা হয়তো আমি হয়তো তাত খোৱাৰ কাৰণে কৰিব পালোঁ যিহেতু আৰু ক'ৰবাত ক'ৰবাত যোৱাৰৰো আমি ইচ্ছা কৰিছোঁ এখন গাড়ী লওঁ বুলি ভাবিছোঁ হয়তো গাঁৱৰ সকলোৰে সুবিধা হ'ব লাগিব এতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষা পৰীক্ষা শেষ হ'লে যাওঁ বুলি এটা মনত ভাবিছোঁ যিহেতু অকল নিজৰ হেৰিৰে নহ'ব সকলোৰে সুবিধাটো লাগিব সকলো সুবিধা অনুযায়ী যাওঁ বুলি ভাবিছোঁ অকল নিজৰ সুবিধাটো হ'লে নহ'ব সকলোৰে সুবিধাৰ মতে গাড়ীৰ কেপাচিটি কিমান হয়তো কাৰোবাৰ কিবা অসুখ বিসুখ হ'ব পাৰে তাৰে কাৰণে সকলোকে কোৱা হৈছোঁ বমিৰ টেবলেট বা টেবলেট চেবলেট লৈ হ'লেও যাওঁ বুলি ভাবিছোঁ তাৰ ভিতৰত আছে আৰু অসমৰ ধৰক চাবলগীয়াতো আছেই কিন্তু সকলো সুবিধা হ'ব লাগিব যিহেতু এইবিলাকত অকলে কৰা কাম নহয় যেনে তাঁত নগাঁৱতো নামঘৰত তাতো ৰাতিপুৱাৰে পৰা ৰাতি আঠ বজালৈ নাম প্ৰসংগ চলে আই মাত ভকত আইসকলৰো নাম প্ৰসংগ চলে হয়তো তেখেতৰ জন্মত তেতিয়া হয়তো ডাঙৰকৈও কিছুমান অনুষ্ঠান আৰম্ভ কৰে শ্ৰীমন্ত শংকৰদৱৰ বিষয়েটো ক'বই নালাগে আৰু সকলোৱে যিহেতু জানেই সেইটোৱেতো মই ক'ব নালাগে সেইটো ল'ৰা ছোৱালীও জানেই আজিকালি সকলো কিতাপত পায় কিতাপতে সকলোখিনি পায়ে যিহেতু আজিকালি সেই কৰিব লাগিব যিহেতু বুৰঞ্জীপ প্ৰসিদ্ধ ঠাই এনে সেইটো বহুতো ঠাই আছে য'ত নেকি আমি দেখা নাই কিন্তু আমাৰ ল'ৰা ছোৱালী হয়তো সেইবিলাকত যোৱাৰ কাৰণে আগ্ৰহ আৰু হয়তো বিজ্ঞানৰ যুগ আজিকালি হয়তো সেইবিলাকতে বহুতো কুৱেশ্যন লিখাই থাকে তাৰে পৰাই ধৰক ধৰ তাৰে পৰাই হয়তো কিছুমান নাজানা কথাও জানিব চৰাইদেউত গ'লে জানিব চৰাইদেউ এইবিলাকে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ তলাতল ঘৰত বোলে আগৰ ৰজা মহাৰজাবিলাকে বাস কৰিছিল হয়তো সেইবিলাক পুৰণিয়ে সকলো কিন্তু এতিয়াও ধুনীয়া সেই ৰজা মহাৰজা ৰজা ৰাণীবিলাকৰ স্মৃতিৰ স্মৃতিৰ স্মৃতি ৰজা মহাৰজাবিলাকে সেইবিলাকে চিহ্নিত কৰাই থৈ গৈছিল হয়তো তলাতল ঘৰত কোৱা শুনিছোঁ বোলে সেই ঘৰত তলাতল নাই কিন্তু আজিও সেইবিলাক আমাৰ মনত সেই বুৰঞ্জী প্ৰসিদ্ধ হৈ আছে হয়তো ল'ৰা ছোৱালীবিলাকে সেইবিলাক হয়তো যিহেতু বিজ্ঞানৰ যুগ তেওঁলোকে হয়তো সেইবিলাক বিশ্বাস নকৰিব পাৰে সেইকাৰণে হয়তো লৈ গ'লে বিশ্বাস কৰিব বিশ্বাস কৰিলে সেইকাৰণে ল'ৰা ছোৱালীয়েও নিজেও যাম বুলি ভাবিছোঁ মাজুলীতো মাজুলীয়ে আৰু এইবিলাকতো ল'ৰা ছোৱালী তেওঁলোকক তেওঁৰ মন পচন্দৰ মানে দেখালে হয়তো কিছুমান পৰীক্ষাত আহিবলগা তেওঁলোকে কিছুমান পৰীক্ষাৰ হয়তো সুবিধা হ'ব হয়তো কিছু বৰদোৱা শিৱসাগৰতো নাচাবলৈ বহুতো বিজ্ঞানৰ যুগ কিছুমানে হয়তো কাঠৰে কাঠেৰে বনাইছে কিছুমান হয়তো মানুহ বনাইছে কিছুমানে কোৰ নাঙল বনাইছে কিছুমানে হয়তো ৰজা মহাৰজৰে ছবি আঁকিছে সেইবিলাক ল'ৰা ছোৱালীবিলাকে হয়তো সেইবিলাক দেখি হয়তো তেওঁলোকৰ আনন্দ পাব হয়তো আমিও তেওঁলোকৰ নিব পালে আমিও হেৰি হ'ম যিহেতু পৰীক্ষাটো কিছুমান সেইবিলাকৰ বিষয়ে আহে সেইবিলাকৰ বিষয়েও তেওঁলোকে হেৰি কৰিলে হয়তো বহুত ভাল পাব ভাবিছোঁ কি হয় এতিয়া যিহেতু পৰীক্ষা আৰু চলি আছে বৰ্তমান পৰীক্ষা শেষ হ'লে আমি হয়তো নিম বুলি ভাবিছোঁ যিহেতু বিজ্ঞানৰ যুগ ল'ৰা ছোৱালীবিলাকে সেইবিলাক নিজে দেখা নাপায় হয়তো তেওঁলোকে বিশ্বাস নকৰে সেইকাৰণে বিশ্বাসৰ বাবে হ'লেও লৈ যাম তাত হয়তো চৰাইদেউতো চাবলগীয়া হয়তো ৰজা মহৰজা এইবিলাকক পুতি থোৱা হয়তো ডাঙৰ ডাঙৰ মাটিৰে একদম ওখ হৈ আছে এনে কোৱা শুনিছোঁ সেইবিলাকত বোলে সেইবিলাকত বোলে ৰজা মহৰজা কাঁহী বাচন সোণ ৰূপ আদি সকলোখিনি পোতা আছে পুতি থোৱা আছে তাত হয়তো গাৰ্ড আছে বহুত সেইবিলাকৰ হয়তো আমি গ'লে চাব নিদিবও পাৰে তথাপিও আমি দূৰৰপৰা অলপ সময়ৰ কাৰণে হ'লেও চাই আহিম এনে কোৱা শুনিছোঁ যিহেতু আগৰ ৰজা মহাৰজাবিলাক মৰিলে বা কিবা হ'লে বোলে ৰজাজন ঢুকালে বোলে ৰাণীজনীকো একেলগে হয়তো জাপি দিয়া শুনিছোঁ তাতে সোণ ৰূপ আ অলংকাৰ চবখিনিয়ে যাতে তাত জাপি দিয়া বুলি শুনিছোঁ তাত লাচিত ৰংঘৰত ৰংঘৰ বুলি ক'লে ল'ৰা ছোৱালীবিলাকে হয়তো হেৰি কৰিবও পাৰে তাত হয়তো ৰজা মহাৰজাবিলাকে তাতে তাত বহি ৰংঘৰ বা তাত বহি ল'ৰা নাচ গান কৰিছিলে সেইবিলাক হয়তো চাইছিলে নাচে সেই ৰংঘৰত সেইকাৰণে ৰংঘৰ বুলি কোৱা হয় সেই ৰংঘৰতো হয়তো বহুতো নাচ গান ৰং তামচা হয়তো হৈছিলে সেইকাৰণে ৰংঘৰ বুলি কোৱা হয় বুলি ভাবিছোঁ তাৰে ইপিনেও তলাতল ঘৰতো হয়তো বহুতো দুৱাৰমুুখ আছে বুলি শুনিছোঁ এনে তাত হয়তো চাবলগীয়া ত' এইটো দুৱাৰমুুখৰে গ'লে সেইটো দুৱাৰমুুখ ওলিব নোৱাৰি হয়তো তলাতল তল নাপায় বুলিও কোৱা শুনিছোঁ সেই বুৰঞ্জী প্ৰসিদ্ধ ঠাই হয়তো তাত মহাৰজা ৰজা মহাৰজা বহুতো আগৰ দিনৰ ৰজা মহাৰজাবিলাকৰ বহুতো স্মৃতিস্তম্ভ তাত আছে থকা বুলিও শুনিছোঁ আগৰ দিনৰ হয়তো সেইবিলাক হৈছে বুৰঞ্জী প্ৰসিদ্ধ ঠাই ল'ৰা ছোৱালীবিলাক লৈ গ'লেও ভাল পাব হয়তো আমিও গৈ ভাল পাম চৰাইদেউত যেনে চৰাইদেউ আছে চৰাইদেউত হয়তো বহুতো তাতে গছ গছনি ফলমূল আদিৰে ভৰা বুলিও শুনিছোঁ চৰাইদেউ তাতে শিৱসাগতত শিৱ শিৱসিংহয়ো ৰাজত্ব কৰিছিল বা আগৰ দিনত ৰজা মহাৰজাৰো বহুতো তাত হয়তো তৰোৱাল ড্ৰেছ পাতি হয়তো তাতে থকা বুলি শুনিছোঁ সেইবোৰ চাবলগীয়া বহুতো যায় সেইকাৰণে যোৱাৰ কথা ভাবিছিলোঁ চাবলগীয়া বোকাখাততো আছে বোকাখাত বোকাখাত পাৰ হ'ব লাগিব ধৰক শিৱসাগৰলৈ যোৱা হয়তো বহুতো হৈ আছে তাৰ ভিতৰতো মাজুলীটো যোৱা একেলগে হয়তো নোৱাৰিলেও এবাৰত হয়তো শিৱসাগৰত যাম তাৰ এবাৰ নেক্সটবাৰত হয়তো মাজুলী তেনে সেনেকৈ যাওঁ বুলি ভাবিছোঁ একেলগে যোৱাতো অসুবিধা যিহেতু সেইটো এবাৰ এবাৰকৈ যাম সেনেকুৱা চাবলগীয়া বুৰঞ্জী প্ৰ্ৰসিদ্ধ ঠাই যিহেতু হয়তো এদিনত নহ'ব পাৰে হয়তো ক'ৰবাত হয়তো ক'ৰবাত ৰখি হ'লেও যাব লাগিব সেইবোৰো যি প্ৰসিদ্ধ ঠাই শিৱসাগৰ মাজুলীৰ বিষয়েও শুনিছোঁ মাজুলীৰত হয়তো সেই হয়তো ফেৰি দিও পাৰ হ'ব লাগিব বুলিও শুনিছোঁ হয়তো ফেৰি দি পাৰ হ'লে পাৰ হয় বা আমি বাছেৰে গৈয়ে পাৰ হওঁ সেইটো সেইটো ফেৰিতে পাৰ হোৱা বুলিও শুনিছোঁ কোৱা শুনিছোঁ যাওঁ বুলি ভাবিছোঁ কি এতিয়া সকলোৰে সময় সুবিধা বুজি যোৱাৰ কথাই ভাবিছোঁ এনে এখন বুৰঞ্জী প্ৰসিদ্ধ চাই ঠাই চোৱা যোৱাটো হয়তো মোৰ ভাগ্যৰ কথা বুলিও ভাবিছোঁ হয়তো যদি একো অসুবিধা নহয় হয়তো যাম বুলি ভাবিছোঁ তেতিয়া যায় গৈ ল'ৰা ছোৱালীবিলাকে আনন্দ পাব বা লগত যিবিলাকক নিওঁ তেওঁলোকেও হয়টো আনন্দ পাব আজিকালি হয়তো চব ক'ত বাৰু একেবাৰেতে হয়তো এবাৰ গ'লে আৰু পিছৰ বাৰতো হয়তো যাম বুলি ভাবিছোঁ হয়তো কিছুমানে আৰ্থিক অৱস্থা বেয়া তেওঁলোকেওতো হয়তো যাব নোৱাৰিবও পাৰে সেইকাৰণে হয়তো দুবাটতে যাওঁ বুলি ভাবিছোঁ যেনে চাবলগীয়া যোৱা বৰপেটা নামঘৰো বৰপেটা নামঘৰতো বিভিন্ন প্ৰান্তৰপৰা মানুহ আহে হয়তো এদিনত মানুহ হাজাৰ পৰ্যন্ত হয় সেই এক হেজাৰ মানুহ সকলে হয়তো বহুতো হেৰি কৰিব পাৰে দিব পাৰে খোৱাৰ ব্যৱস্থা আছে থকাৰ ব্যৱস্থা আছে হয়তো ট্ৰেইনতো যাব পাৰি মানুহে গাড়ী ভাড়া কৰিও যাব পাৰি এতিয়া কেনেকৈ যোৱা যায় সেইটো সকলোৱে আলোচনা কৰিম আলোচনা কৰি হয়তো এইবাৰ বৰপেটাতো যাওঁ নে নাই নেক্সটবাৰে যাওঁ এইবাৰ মাজুলীতে যাওঁ বুলি ভাবিছোঁ যিহেতু ল'ৰা ছোৱালীৰ পৰীক্ষা পৰীক্ষা চৰীক্ষা শেষ হোৱাৰ পাছত যাতে আমি সকলোৱে একদম ভাল লাগিব সকলোৰে পৰীক্ষা শেষ হয় কিছুমান ঘৰুৱা অসুবিধাও থাকিব পাৰে সেইবিলাক সকলোখিনি হেৰি কৰি যাব লাগিব হয়তো তাৰ কিছুমানে যাব নোৱাৰিবও পাৰে হয়তো এইবাৰ নাযাব নেক্সটবাৰ হ'লেও যাব যোৱাটো ইচ্ছা সকলোৰে কিন্তু কিছুমানৰ হয়তো আৰ্থিক বেয়া হয়তো কি হয় আৰু সেইটো ভাবিছোঁ এতিয়া হয়তো এইবাৰ প্ৰথমতে হয়তো মাজুলীতে যাওঁ মাজুলীত হয়তো চাবলগীয়া বহুতো সত্ৰ আছে তাৰ তাৰ মানুহবিলাকে বোলে বেলেগৰপৰা মানুহ গ'লে বহুতো আদৰ সাদৰ কৰে বা হেৰি কৰে হয়তো আমি আমিও গ'লেও আমাৰ এতিয়া গাড়ী ভাড়া কৰি গ'লেও হয়তো হয়তো খোৱাৰ ব্যৱস্থা বা বাচন বৰ্তন সকলোখিনি ইয়াৰপৰা নিয়াৰ ব্যৱস্থা কৰিব লাগিব যিহেতু ছিট কেপাচিটি কৰিহে মানুহ নিব লাগিব যে বহুত যোৱা কথা সেইকাৰণে হয়তো হয়তো ছিট খালী হৈ যাব লাগিব পাৰে বা হেৰি কৰিব হয়তো ৰাস্তাত কিছুমানে হয়তো চাহ খাব লাগিব হয়তো কাৰাবাৰ বহুতো এই ব্যৱস্থা কৰিব লাগিব সেয়েতো এইবাৰ ভাবিছোঁ মাজুলীত যাওঁ মাজুলীখনো চাবলগীয়া বা কাজিৰঙাও অভয়াৰণ্যখনো চাবলগীয়া আৰু ধৰক ইপিনে শিৱসাগৰো চাবলগীয়া চবখিনি চাবলগীয়া হয়তো ল'ৰা ছোৱালীক দেখাব পাৰিলে হয়তো তেওঁলোকৰো পৰীক্ষাত বা কিবাহত হেৰি কৰাৰ বহুতো সুবিধা হ'ব সেইকাৰণে এইবাৰ হয়তো মাজুলীতে যাওঁ নেক্সবাৰত যাতে মই হেৰিত যাওঁ বুলি ভাবিছোঁ